এনে এখন কিতাপ যিখন প্ৰথমতে দেখি বা বেতুপাটটো দেখিও পঢ়িবলৈ খুব ভাল হ'ব যেন লগা নাছিলে কিন্তু পিছত সেইখন কিতাপে মোক বহুত বেছি প্ৰভাৱিত কৰিছিলে সেইখন হৈছে ৰীতা চৌধুৰীৰ জলছবি নামৰ কিতাপখন সেইখন এখন অসমীয়া উপন্যাস হয় প্ৰথমতে এনেকুৱা হৈছিলে যে কিতাপখন যেতিয়া মই পাইছিলোঁ যেতিয়া বেটুপাতটো দেখিছিলোঁ আৰু জাষ্ট আৰু এবাৰ বা দুবাৰ প্ৰথম আৰু দ্বিতীয় পেজটো পঢ়ি চাইছিলোঁ মানে প্ৰথম আৰু দ্ৱিতীয় পৃষ্ঠাটো পঢ়িছিলোঁ তেতিয়া খুব এটা বেছি ভাল লগা নাছিলে কিন্তু কিতাপখন যিহেতু মই উপহাৰ হিচাপে পাইছিলোঁ গতিকে এদিন আজৰি সময়ত ভাবিলোঁ যে অলপ পঢ়ি চাওঁ কেতিয়াবা আমি প্ৰথম এটা দুটা পৃষ্ঠা পঢ়ি ভাল নালাগিলেও পিছত ভাল লাগে গতিকে সেইটোকে ভাবিয়ে পঢ়িবলৈ ওলিয়াই ল'লোঁ কিন্তু যিটো কাহিনী তাত বৰ্ণনা কৰা হৈছিল সেই কাহিনীটোৱে বহুত বেছি প্ৰভাৱিত কৰিছিলে প্ৰভাৱিত কৰিছিলে মানে কাহিনীটো পঢ়ি ভাল লাগিছিলে পিছলৈ কিতাপখন যথেষ্ট এখন ভাল লগা কিতাপ হৈছিলে তাত এগৰাকী মহিলাক মহিলা এগৰাকীক তাতে দেখুওৱা হৈছিলে তেওঁৰ জীৱনৰ জীৱনটোক তাতে প্ৰতিফলিত কৰিছিলে যে তেওঁ এগৰাকী যথেষ্ট শিক্ষিত যথেষ্ট ব্যস্ত থকা মহিলা আছিলে কিন্তু তেওঁৱেই নিজৰ ল'ৰা ছোৱালীৰ দায়িত্ব পালন কৰা পিছত তেওঁৰ যেতি তেওঁৰ যেতিয়া বাৰ্ধক্য কালত উপস্থিত হ'লগৈ গতিকে সেই বাৰ্ধক্য কালত তেওঁৰ মনৰ অৱস্থাটো কেনেকুৱা হয় যেতিয়া তেওঁৰ ল'ৰা ছোৱালীয়ে ভালধৰণে নিজকে নিজৰ নিজৰ জেগাত বা নিজৰ নিজৰ কৰ্মক্ষেত্ৰত কৰ্মক্ষেত্ৰত নিজকে ব্যস্ত কৰি ৰাখে গতিকে সেই সময়ছোৱাত তেওঁ যেতিয়া সকলোকে নিজে বিচৰা ধৰণে লগ নেপায় বা তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ মনৰ অৱস্থাটো কেনেকুৱা ধৰণৰ হ'ব পাৰে সেই সময়ত তেওঁ আগতে যিধৰণে ব্যস্ত হৈ থাকে দিনৰ দিনটো বা বেছিভাগ সময় তেওঁ যি ধৰণে ব্যস্ত হৈ থাকে পিছত তেওঁৰ সেই ব্যস্ততাটো নোহোৱা হৈ যায় কাৰণ তেওঁৰ ল'ৰা ছোৱালী নিজৰ নিজৰ কৰ্মক্ষেত্ৰলৈ গুচি যায় বিয়া বাৰু হৈ গুচি যায় তেওঁ বহুত সময়ত অকলশৰীয়া অনুভৱ কৰে গতিকে সেই সময়ছোৱাত তেওঁৰ মনৰ ভাৱটো কেনেকুৱা ধৰণৰ হয় গতিকে সেই অকলশৰীয়া সময় সময়ত তেওঁৰ বহুত তেওঁৰ গাত যথে বহুতখিনি বেমাৰেও লগ দিছিলে তাৰপিছৰ পৰা তেওঁৰ অৱস্থাটো কি ধৰণে হয় আৰু একেবাৰে শেষৰ দিনালৈকে মানে সেই বৃদ্ধাগৰাকী জীৱনৰ শেষৰ দিনাখনলৈকে তেওঁৰ জীৱনটো খুব ভাল ধৰণে কিতাপখনত প্ৰতিফলিত কৰিছিলে যাৰ কাৰণে প্ৰথম অৱস্থাত পঢ়িবলৈ খুব বেছি ভাল লগা নাছিলে যদিও পিছৰ ফালে কিন্তু কিতাপখন পঢ়ি যথেষ্ট বেছি ভাল লাগিছিলে আৰু জীৱনৰ এখন মনত থকা কিতাপ হিচাপে ৰৈ গৈছিল